অসমীয়া হিচাপে মই সঁচাকৈ গৌৰৱ গৌৰৱ অনুভৱ কৰোঁ অসমত যিবিলাক সৃষ্টি হৈছে আজিলৈকে পুৰণ নে আগৰ শংকদেৱ মাধৱদেৱে যিবিলাক সৃষ্টি কৰি থৈ গৈছে বৰগীত নামঘোষা যিবিলাক তেওঁলোকৰ সৃষ্টি সেইবিলাকৰ লৈ কিনে সঁচাকৈ গৌৰৱ হয় আজি বৰ্তমানৰ সহিত্যিকবিলাক যেনে হোমেন বৰগোহাঁই ভবেন্দ্ৰ নাথ শইকীয়া হীৰেণ বৰগোহাঁই মামণি ৰয়চম গোস্বামী তেওঁলোকৰ সাহিত্যৰাজি তেওঁলোকৰ সৃষ্টিবিলাক সঁচাকে অমূল্য অসমৰ কাৰণে অসমৰ বিহু সত্ৰীয়া নৃত্য এইবিলাক যেনেকৈ বিশ্বৰ বিশ্ব দৰবাৰত আজি যেনেকৈ উজলি উঠিছে সেইবোৰক লৈ ভাল লাগে দেখি সংগীতৰ ক্ষেত্ৰটো অসম আগবাঢ়িছে ভূপেন হাজৰিকাই যিখিনি সৃষ্টি কৰি থৈ গ'ল জুবিন গাৰ্গে যিখিনি সৃষ্টি কৰি আছে কৰিছে আৰু কৰি আছে পাপন যেনেকৈ ভাৰতৰ লগতে আন আন দেশতো যেনেকৈ নাম উজলাইছে সেইবিলাক সেইবিলাকক লৈয়ে গৌৰৱ অনুভৱ কৰোঁ অসমৰ সংস্কৃতি এনেকৈ আগবাঢ়ি থাকক আগবাঢ়ি আছে আৰু অগবাঢ়ি থাকিব